শিশু শ্ৰমিক বা চহৰ অঞ্চলৰ যোনবোৰ শিশু শ্ৰমিকৰ সমস্যা দেখিবলৈ পোৱা যায় সেইটো আমাৰ বৰ্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি ক'ব পাৰি কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে আমাৰ বিশেষকৈ চহৰ নগৰ অঞ্চলবোৰত শিশুসকলৰ কাম কৰা বা শিশু শ্ৰমিকসকলৰ উদাহৰণ লাহে লাহে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে আৰু আমি যদি আমি চহৰৰ সম্ভ্ৰান্ত ঘৰবোৰত চাবলৈ যাওঁ এইবোৰতো শিশু শ্ৰমিকসকলোৱে যোনবোৰ কাম বা তেনেকুৱা ধৰণৰ কাম কৰি থকা দেখিবলৈ পোৱা যায় গতিকে এই শিশু শ্ৰমিক যোনটো সমস্যা শিশু শ্ৰমিকৰ যোনটো সমস্যা সেইটো বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি ক'ব পাৰি আৰু শিশুসকলক সাধাৰণতে শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা ক্ষেত্ৰত আমাৰ যোনসকল বিশেষকৈ মাউৰা ল'ৰা ছোৱালীসকল বা যোনবোৰ আমাৰ বাহিৰত অনাথ ল'ৰা ছোৱালীসকল সেই ল'ৰা ছোৱালীসকলক সাধাৰণতে এইবাৰ এইবোৰ ক্ষেত্ৰলৈ টানি অনা দেখিবলৈ পোৱা যায় আনহাতে যোনবোৰ আমাৰ অতি সাধাৰণ শ্ৰেণী বা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ ল'ৰা ছোৱালীবোৰ যোনসকলে নিজৰ কাম কাজৰ দ্বাৰা নিজৰ পেটৰ পোহপাল দিব নোৱাৰে বা অপাৰগ সেই অঞ্চল বা সেই জাতি বা সেই শ্ৰেণীৰ লোকসকলৰ ল'ৰা ছোৱালীবোৰে সাধাৰণতে নিজৰ ইচ্ছা অনুসৰিও নিজৰ শিশুটিক এই শিশু শ্ৰমিক হিচাপে বা আনৰ ঘৰত কাম কৰিবলৈ গটাই দিয়া দেখিবলৈ পোৱা যায় গতিকে এই শিশু শ্ৰমিক সমস্যাটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈছে আৰু এই শিশু শ্ৰমিকৰ সমস্যাটো নাইকিয়া কৰিবলৈ গ'লে আমি পোন প্ৰথমে আমাৰ যোনটো সমাজ বা আমাৰ সমজাখনক সজাগ কৰিব লাগিব আৰু লগতে যোনটো আমাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ এতিয়া নিজে শিক্ষিত বুলি দেখুওৱাই এনেধৰণে তেওঁলোকে শিশু শ্ৰমিকৰ ব্যৱহাৰ কৰি আহিছে সেইটো বিষয়ত তেওঁলোকে সজাগ হ'ব লাগিব আৰু তেওঁলোকে নিজৰ কৰ্মকাণ্ডৰ পৰা তেওঁলোকে শিশু শ্ৰমিকসকলক আঁতৰাই ৰাখিব লাগিব আৰু তেতিয়াহে তেনেকুৱা আৰু শিশুসকলক ইয়াৰ লগতে আৰু এটা কথা চাব লাগিব যে শিশুসকলক বা যোনবোৰ আমাৰ গাঁৱলীয়া অঞ্চল বা যোনবোৰ দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকৰ শিশুসকলক শিক্ষা প্ৰদান বা বিনামূলীয়া শিক্ষাৰ বিষয়ে সজাগতা আগবঢ়াব লাগিব তেতিয়াহে আমাৰ এই শিশু শ্ৰমিকৰ যোনটো সমস্যা সেই সমস্য়াটো নিবাৰণ কৰিবলৈ সক্ষম হ'ব পাৰিম